ভাল প্ৰজাতি বুলি চিনাক্ত কৰিবলৈ হ'লে বিশেষতে সাধাৰণ আমাৰ ঘৰচীয়া যিবিলাক জাতি সেইবোৰতকৈ সিহঁত অলপ ওখ পাশ হাত ভৰি দীঘল কাণ মোৰ দীঘল দেখিবলৈ সুন্দৰ নিমজ আৰু সিহঁতে খাদ্যটো সিমান হেৰি ধৰণে নাখায় ভাল সিহঁতৰ স্বাস্থ্য যেনেকুৱা খাদ্যও তেনেকুৱা ভাল লাগিব দেখিবলৈ ধুনীয়া ইয়াৰ বাবে মানে পৰামৰ্শ এতিয়া ছাগলীয়ে হওক বা গৰুৱে হওক ভাল হ'লেও উন্নতবিধৰ হ'লেও এই সিহঁতক কেতিয়াবা চকুৱে পানী ওলায় ফেচকুৰি ওলায় কেতিয়াবা পেট ফুলে কেতিয়াবা আকৌ খুব লেট্ৰিন কৰে সেইবোৰ পৰামৰ্শ আমি ওচৰ চুবুৰীয়া সুধো ভৰি ঘূৰা ফাটে কি কৰিলে হয় তাৰপা স্বাস্থ্যকেন্দ্ৰৰ পৰামৰ্শও লওঁ যে আমাৰ গৰু এনেকুৱা হৈছে ছাগলী এনেকুৱা হৈছে তেনেধৰণে লোৱা হয় হাঁহ কুকুৰাবোৰ ঠিক তেনেধৰণে যিবোৰ চেণ্টাৰৰ পৰা অনা হয় সিহঁতক ভালকৈ যত্ন ল'ব লাগে যত্ন মূৰত সিহঁত উন্নত হয় ধৰিব পাৰি আৰু সিহঁতৰো তেনেকে হাঁচিয়াই খুব কুকুৰা হ'লেও হাঁহ হ'লেও সিহঁতৰ এটা বেমাৰ হয় যেতিয়া মহামাৰী আহে মানে সিহঁতক বহুত ধ্বংস হৈ যায় সেইবোৰ ভাল কৰিবৰ কাৰণে ডক্তৰৰ পৰামৰ্শ লৈ পিনি ঔষধ পাতি কৰিলে ভাল হয় সেয়া ফলাফল তেতিয়া ভাল হয় আৰু দানা পানী ভালকৈ খোৱালে ভাল ফলাফল পোৱা হয় স্বাস্থ্য ঠিকে ৰাখে ঠিকে থাকে ভাল বস্তুটো হ'লে উৎপাদনো ভাল হয় তাক বেছি কিনে উপকৃত হ'ব পাৰি আৰু